কামৰূপ মহানগৰখন স্বাস্থ্য আৰু সামাজিক ক্ষেত্ৰত আন জিলাতকৈ অলপ বেছি উন্নত কাৰণ এইখন আপোনাৰ গোটেই অসমৰ ভিতৰতে চবতকৈ আগবঢ়া এখন জিলা সেইকাৰণে মই ভাবোঁ স্বাস্থ্য ইয়াত স্বাস্থ্যৰ কাৰণে বহুতো হস্পিতেল আৰু আপোনাৰ সামাজিক ধৰি লওক যিকোনো হেৰিয়তে আনতকে আন জিলাতকে কামৰূপ জিলাত বেছি আছে ত' ইয়াতে চবতকে বেছি হস্পিতেল থকাৰ কাৰণে ইয়াত আপোনাৰ যিকোনো মানে বেমাৰ আজাৰ দেখাব কাৰণে সুবিধা হয় আৰু সকলো আহিবৰ কাৰণে আপোনাৰ কমিউনিকেশ্বন ঠিক থাকে আৰু ট্ৰেন্সপ'ৰ্টেশ্বনো বহুত ভাল হয় ছ' সেইকাৰণে কামৰূপ জিলাখন আগবাঢ়ি আছে আৰু